হয় চৰকাৰে খেলৰ প্ৰচাৰৰ বাবে অধিক ধন অধিক খৰচ বহন কৰিব লাগে ধনৰাশি এটা মোটা ধনৰাশি মুকলি কৰি দিব লাগে চৰকাৰে নকৰা নহয় চৰকাৰে বহুতখিনি কাম কৰি আহিছে হ'লেও কিছুমান এনেকুৱা আমাৰ প্ৰতিভা লুকাই আছে গাঁৱে ভূঞে সেইসমূহৰ বাবে আমি কিছুমানে ধনৰ অভাৱত কৰিব পৰা নাই সেইখিনি প্ৰশিক্ষণৰ বাবে যিখিনি ধন দিব লাগে হয় মই যদি এটা সুযোগ পাওঁ তেনেহ'লে মই ক্ৰীয়া ক্ষেত্ৰখনত উন্নত কৰিবলৈ হ'লে মই যিখিনি গাঁৱে ভূঞে বা যিখিনি দৰিদ্ৰ ল'ৰা ছোৱালী আছে যাৰ প্ৰতিভা আছে কিন্তু সুবিধা পোৱা নাই সেই সুবিধাসমূহ মই প্ৰদান কৰিম সেই যিখিনি দৰিদ্ৰ ল'ৰা ছোৱালী আছে তেওঁলোকক মই মোৰ যিমানখিনি পাৰোঁ মই ধনৰদ্বাৰা বা হাতে কামে লাগি মই সহায় কৰিম যাতে তেওঁলোকৰ প্ৰতিভাসমূহ মই বাহিৰৰ পৃথিৱী জগতৰ লগত মই চিনাকী কৰাই দিব পাৰোঁ সেই তেনেকুৱা ধৰণৰ সুবিধাসমূহ মই প্ৰদান